অ' আপুনি দোকানত নে ঘৰত অ' মোৰ সকাম এটা কাৰণে

মোৰ সকাম এটা কাৰণে তামোল লাগিছিলে

কোমলীয়া হ'লেও হ'ব বুঢ়া হ'লেও হ'ব হয় নিকি কোমলীয়া হ'লেও মোক প্ৰায় ত্ৰিছ পোণমান তামোল লাগিব কওকচোন কিমানকৈ দিব

অকণমান চাই চিতি ল'ব

অ' ত্ৰিছ পোণমান হ'লেই হ'ব পিছত নহ'লে মানে মই আকৌ ফোন কৰিম বাৰু

কোমলীয়া কিমানকৈ ল'ব কোমলীয়া তিনিশ ন আপোনাক মই দোকানত কিমান সময়ত লগ পাম চাৰে দহটামানত হ'ব ঠিক আছে

হ'ব মই দহটামান বজাত গৈ আছোঁ হ'ব ঠিক আছে হেল্ল'